সৰুৰ পৰা দেখিছোঁ মায়ে ৰ ৰন্ধা বঢ়া কৰি ভাল পায় আৰু আমাক ই সৰুৰ পৰাই স্কুললৈ যাবৰ সময়ত মায়ে ৰান্ধি বাঢ়ি খোৱাই বোৱাই পঠিয়াই মাহঁতৰ ৰন্ধা বহুত ভাল লাগে বহুত সোৱাদ মাৰ ৰন্ধাৰ নিচিনা হ'ব নোৱাৰে মায়ে সদায় চব চাফ চিকুণকৈ চিজিলতাৰে ৰান্ধে